অঁ দাদা আপোনাক দেখি ইয়াৰে লোকেল যেন লাগিছে আপুনি লোকেল নেকি বাৰু মঙলদৈ টাউনৰ অঁ মই মানে এই শিৱসাগৰৰ পৰা আহিছিলোঁ ইয়াত মই এইবাৰ নতুনকৈ চাকৰিটো পালোঁ আৰু এতিয়া কথা হ'ল মানে মোক এই অঁ এইয়া চেক্ৰেটৰী অফিচত অঁ এই গ্ৰেড থ্ৰীৰ এইবাৰ এতিয়া কথাটো হ'ল মোক মানে থকা আৰু খোৱাৰ বাবে এটা ভাল ব্যৱস্থা লাগিছিল মানে ৰুমেই হওক বা পেয়িং গেষ্টেই হওক এনেকুৱা টাইপৰ আৰু অঁ

অঁ এনে আপোনাৰ হিচাপত মই বৰ্তমান সেয়াতে আছোঁ এই অফিছৰ এটা ৰুম আছে বাৰু সৰু চাই এই এইকেইদিন তাতে থাকিব লগা হৈ আছে চাৰে ক'লে তুমি ইয়াতে থাকা তুমি বাৰু বিচাৰি চোৱাচোন বুলি ক'লে মই সেইকাৰণে আপোনাক সুধিলোঁ পাৰিলেতো ৰুমেই লাগে অলপ সস্তীয়া চাইজত আৰু অঁ অঁ অঁ এই নাই নাই নাই নাই মই অকলে

অঁ অঁ এনে এডভান্টেজ ক'ত ৰুমতে বা হোটেলত নে মই মই মানে থকাৰ এডভান্ট এডভান্টেজটো ক'ত হ'ব বেছিকৈ নে ৰুমত নে হোটেলত হ'ব আপোনাৰ মতে আৰু হয় হয় হয়

হয় হয় হয় হ'ব দিয়ক